হয় ড্ৰয়িং মানুহৰ বাবে বহুত লাভদায়ক হ'ব পাৰে প্ৰথম ক্ষেত্ৰত আপোনাৰ হেণ্ডৰাইটিং যথেষ্ট ভাল হয় লগতে আপোনাৰ যিটো মনৰ প্ৰেছাৰ থাকে ষ্ট্ৰেছ থাকে এই সকলোবোৰ ড্ৰয়িঙৰ মাধ্য়মেৰে আপুনি এইবোৰ মনৰপৰা আঁতৰাব পাৰে মানে আপোনাৰ মনত যদি কিবা দুখ বেদনাও থাকে ন এইবিলাকো মানে মনৰ ড্ৰয়িংৰ মাধ্য়মেৰে আপুনি আঁতৰাব পাৰে